হয় মই বিভিন্ন ধৰণৰ ক্ৰীড়া ক্ৰীড়া ক্লাবৰ সৈতে সৈতে জড়িত বিশেষভাৱে মই মৰাণ অইল ক্লাবৰ সৈতে জড়িত আৰু তেওঁলোকৰ জৰিয়তে বিভিন্ন ধৰণৰ খেলসমূহত অংশগ্ৰহণ কৰাৰ সুবিধা পাওঁ বিভিন্ন ঠাইত গৈ খেলসমূহত অংশগ্ৰহণ কৰোঁ বিশেষকৈ আমাৰ ক্লাবৰ জৰিয়তে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰা হয় আৰু ভলীবলত অংশগ্ৰহণ কৰা হয়

যিহেতু মই ভলীবল খেলি ভাল পাওঁ গতিকে আমাৰ ক্লাবৰ হৈ মই এবাৰ ডিব্ৰুগড়ত ভলীবল খেলত অংশগ্ৰহণ কৰিছিলোঁ আৰু মোৰ লগতে বিভিন্নগৰাকী ছাত্ৰী বিভিন্নগৰাকী কলেজীয়া ছাত্ৰী জড়িত হৈ আছে আৰু আমি ডিব্ৰুগড়ত যেতিয়া খেলত অংশগ্ৰহণ কৰিছিলোঁ তেতিয়া আমি দ্বিতীয়টি ৰাণাৰ্ছআপৰ কিতাপ দখল কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আমাৰ ক্লাবৰ জৰিয়তে বিভিন্ন ধৰণৰ বিভিন্নজন ব্যক্তি বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰেগৈ ল'ৰাবিলাকেও ক্ৰিকেট খেলত অংশগ্ৰহণ কৰে ছোৱালীৰ টীমো আছে আৰু আমাৰ ক্লাবৰ ব্যক্তিসকল যথেষ্ট আগৰণুৱা সকলোকে আগবঢ়াই দিব বিচাৰে প্ৰতিটো খেলৰ লগতেই জড়িত কৰাব বিচাৰে আৰু ঠিক তেনেকৈ খেলুৱৈসকলেও যথেষ্ট আগ্ৰহী এই খেলত খেলসমূহত অংশগ্ৰহণ কৰিবলৈ আৰু প্ৰায় ওচৰৰে হওক বা দূৰণিবটিয়া হওক বিভিন্ন ধৰণৰ ঠাইত বিভিন্ন বিভিন্ন খেলত অংশগ্ৰহণ কৰেগৈ আৰু সফলতাও অৰ্জন কৰে তাৰে ভিতৰত মই ক'লোৱেই নহয় এই ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতাত আমি দ্বিতীয় ৰাণাৰ্ছআপৰ কিতাপ অৰ্জন কৰিছিলোঁ আৰু সেয়াই আমাৰ মৰাণ অইল ক্লাবৰ জৰিয়তে বিভিন্ন ধৰণৰ খেলসমূহত অংশগ্ৰহণ কৰা হয়